সৰুতে আমি বিদ্যালয়ত প্ৰাৰ্থনা কৰিছিলোঁ ভালো লাগিছিল তেতিয়া আমি মানে সেইবোৰ ৰঘুপতি ৰাঘৱ ৰাজা ৰাম সেইবিলাক গোৱা হৈছিলে তাৰপিছত ৰাষ্ট্ৰীয় সংগীতো কেতিয়াবা গোৱা হয় তুমি চিতও গোৱা হয় হাইস্কুলত বাৰু ৰাষ্ট্ৰীয় সংগীত গোৱা হৈছিলে এতিয়া আমি এল পি স্কুলত গাইছিলোঁ সেইবিলাক হেৰি ৰঘুপতি ৰাঘৱ ৰাজা ৰাম আৰু ভালো লাগিছিল যেতিয়া একেলগে মিলি সৰু ল'ৰা ছোৱালীৰ লগত প্ৰাৰ্থনা কৰা হয় মনটো ভাল লাগে উচ্চ লাগে আৰু ভগৱানৰ নাম ল'লে আনন্দিত হওঁ আমি